হেল্ল' অঁ মই ঘৰতে আছোঁ অঁ অঁ ভাল কথা পাই এই আমি যাম ওলাব সোমবাএ মানে আৰু কাৰোবাক অঁ আৰু দুজনীমান লগত লৈ ল'ম অঁ অঁ অঁ অঁ এইকেইদিনতে সোমবাৰে ওলাব আমি যাম অঁ অঁ অঁ অঁ পাৰিম পাৰিম ফোন এটা কৰি হ'লেও কৈ দিম অঁ অঁ অঁ অঁ আমাৰ এইখিনিৰে চুম্পিকে কনমাইহঁতকো কৈ দিম লগতে লৈ যাম বাৰু এতিয়া কেইবাজনী হ'ল কামটো ভালকৈ গুৰুত্ব দিব অঁ অঁ

আগবেলা যাব নে পাঁচবেলা যাব সোমবাৰে

অঁ এটো অঁ সেইটো কাৰণে আগবেলাই যাম ওলাব

লাগিব লাগিব একেলগে গো গোট খাই পেলাই আমি গুচি যাম হ'ব